হেল্ল' মই জুলি গগৈ ক'লোঁ চোলাদৰা চাৰিআলিৰ পৰা যোৰহাটৰ মনিচা বেকাৰী হয়নে মোৰ বন্ধ দুজন আহিছিলে দুটা অৰ্ডাৰ দিব লগা আছিল এটা চিকেন চাওমিন দিব আৰু এটা ভেজ চাওমিন দিব আপোনালোকৰ ডেলিভাৰী বয়ে ইয়াত ডেলিভাৰী দিবহিতো হয় ঠিক আছে মই তেতিয়া অনলাইন পে'মেণ্ট কৰি দিম আপোনালোকে পঠাই দিব চোলাধৰা চাৰিআলি পৰা সোমাই আপুনি দুই নম্বৰ বাইলেনত আহিলেই হৈ যাব হয় ঠিক আছে থেংক ইউ